পৰিয়ালৰ মহিলাসকলে মাছ ধৰাত যথেষ্ট সহায় কৰে তেওঁলোকে ঘনজাল যিটোক আমি পোৱালাঙি জাল বুলি কওঁ সেয়েৰে মাছ ধৰে জাকৈ প'ল আদিৰে মাছ ধৰি আমাক সহায় কৰে তেওঁলোকে জাক পাতি নৈ বিল আদিত মাছ ধৰে তেওঁলোক মাছ ধৰাত যথেষ্ট পাকৈত আমাৰ পুৰুষসকলৰ লগত তেওঁলোকে সমানে সমানে সহযোগ কৰি মাছ ধৰি আমাক সহায় কৰে মাছ ধৰিবলৈ তেওঁলোকে ভয় নকৰে সংকোচ নকৰে মহিলাসকলে বিশেষভাৱে কৰা কামবোৰ হ'ল ঘৰৰ যিকোনো কাম বন কৰা চোতাল সৰা বাহিৰৰ আৱৰ্জনা চাফ কৰা ভাত ৰন্ধা চাহ বনোৱা বা আলহী অতিথি এইবিলাকক আপ্যায়ন কৰা আদি বিভিন্ন ধৰণৰ কাম কৰে বাকী চোতাল ঘৰ পৰিস্কাৰ কৰাকে ভিতৰ কৰি বহুতো কাম মহিলাসকলে কৰে এই ক্ষেত্ৰত মহিলাসকলৰ যথেষ্ট অৰিহনা আছে তেওঁলোকে বিশেষভাৱে পৰিয়ালটো ৰন্ধা বঢ়া কৰি সহায় কৰে আৰু ল'ৰা ছোৱালীৰ আলপৈচান ধৰে তেওঁলোকৰ সময়মতে ভাত দিয়া কাপোৰ কানি ধুই দিয়া সময়মতে স্কুললৈ পঠিওৱা এইবিলাক বিভিন্ন ধৰণৰ ঘৰখনৰ কামবোৰ মহিলাসকলেই বেছিকৈ কৰে মহিলাসকল মাছ ধৰিবলৈ সাগৰলৈ নাযায় এই কাৰণেই নাযায় যে তেওঁলোকে ভয় কৰে আৰু সচৰাচৰ সাগৰ ওচৰতে পোৱা নাযায় বহু মহিলা সাগৰৰপৰা বহুত দূৰৈত থাকে গতিকে সাগৰত গৈ মাছ ধৰিবলৈ হ'লে তেওঁলোকক যথেষ্ট সময়ৰ প্ৰয়োজন হয় তাত তালৈকে যাবৰ কাৰণে সেয়ে মহিলাসকল সাগৰলৈকে মাছ ধৰিবলৈ নাযায় যিহেতু সাগৰত যথেষ্ট পৰিসৰটো বেছি সেয়ে তেওঁলোকে আচলতে সাগৰত মাছ ধৰাৰ কাৰণে যেনেধৰণে প্ৰস্তুত হ'ব লাগে ঠিক তেনেধৰণে প্ৰস্তুত হ'ব নোৱাৰে সেয়ে মহিলাসকল সাগৰলৈ মাছ ধৰিবলৈ নাযায়